বৰ অসম থকাৰ সময়তো অসমত অসমীয়া ভাষাটো সৰ্বজন প্ৰিয় আছিল অসমত অসমীয়া ভাষাটো সকলোৱে গ্ৰহণযোগ্য ভাৱে ব্যৱহাৰ কৰিছিল কিন্তু কালক্ৰমত অন্যান্য কিছুমান জনগোষ্ঠীৰ প্ৰভাৱত অসমীয়া ভাষাটো ক্ৰমে ক্ৰমে নোহোৱা হৈ যোৱাৰ উপক্ৰম ঘটিছিল অসমীয়া ভাষাটোত অন্যান্য কিছুমান জনগোষ্ঠীয় ভাষা ইয়াৰ মাজত সোমাই অসমীয়া ভাষাটোৰ মা মান কিছু পৰিমাণে হলেও লাঘৱ কৰাৰ চেষ্টা কৰিছিল সেই জনগোষ্ঠীসমূহে কিছু কিছু ব্যক্তিয়ে অসমীয়া ভাষাটোক ম্লান কৰি নিজৰ ভাষাটোক তেওঁলোকে কেনেকৈ শ্ৰেষ্ঠ কৰিব পাৰে তাৰ এটা কু প্ৰভাৱ কু চেষ্টা তেওঁলোকে দে কৰিছিল যেনে বড়োসকলৱ তেওঁলোকৰ নিজৰ ভাষাটোক বেছি গুৰুত্ব দি অসমীয়া ভাষাটোক কম গুৰুত্ব দিয়াৰ চেষ্টা কৰিছিল কাৰ্বিসকলে তেনেদৰে নিজৰ ভাষাটোকহে ব্যৱহাৰ কৰিছিল গতিকে অসমত অসমীয়া ভাষাটো এটা নাজল নাথল অৱস্থাৰ সৃষ্টি কৰিছিল যেনেদৰে ইংৰাজী বা সংস্কৃত ভাষাটো যেনেকৈ অন্যান্য ভাষাৰ প্ৰভাৱত কিছু ম্লান পৰিছিল ঠিক তেনেদৰে অসমীয়া ভাষাটোকো ম্লান পৰা দেখা গৈছে